আচলতে খেতি কৰাটো আমাৰ অসমীয়া মানুহৰ পৰম্পৰা আজিকালি বহুতেই কিন্তু খেতি বাতি কৰাটো বাদেই দিছে আগতে আমি সৰু হৈ থাকোঁতে পথাৰতে পৰি থাকোঁ বুলি ক'লেও মানে মিছা নহয় দেউতা খুৰাহঁতে হাল মানে যেতিয়া হাললৈ যায় ৰাতিপুৱাই সোনকালে শুই উঠি তাৰপিছত আমি বাইদেউ বাইদেউৰ মানে লগত পথাৰত চাহ জলপান দিবলৈ যাওঁ আ মানে আমি যেতিয়া দুপৰীয়া হয় তেতিয়া যাওঁ আৰু কেতিয়াবা পথাৰত ভাতো খাওঁগৈ আজিকালিতো সেইবোৰ দেখিবলেই নাই আজিকালি ল'ৰা ছোৱালী পথাৰলে নাযায়েই অকণমান বাহিৰত পঢ়া শুনা কৰিলেই ওলাই গ'লেই মানে ঘূৰি আহি পথাৰ চিনিবই নোৱাৰে মানে সিহঁতি পথাৰ আজিকালি চিনিয়ে নোপোৱা হয় ল'ৰা ছোৱালীবোৰে বহুতেই এনেই থাকিয়ে ভাল পায় আজিকালি হ'লেও পথাৰলৈ ওলাই নাযায় তথাপিতো মানে পথাৰলৈ সিহঁতি ওলাই নাযায় আৰু ঘৰতে থাকিয়ে ভাল পাব তথাপিতো পথাৰলৈ ওলাই নাযায় তাৰকাৰণে কি হৈছে নিবনুৱাৰ সংখ্যা বাঢ়িছে আৰু আমাৰ মানুহে চাউল পাতেই হওক বা শাক পাচলিয়ে হওক বেছি দাম দি কিনিবলগা হৈছে মানে বজাৰবোৰত বাহিৰৰ পৰা অনা বস্তুৰ চাহিদা বাঢ়িছে তাৰ কাৰণেতো সতেজ বস্তু খাবলৈ নোপোৱাই হৈছোঁ বজাৰত ৰাসায়নিক সাৰ দিয়া বস্তু বেছিকৈ চলিচে কিন্তু তাৰ ফলত বেমাৰ আজাৰ বাঢ়িছে মানুহৰ আজিকালি সাৰ দিয়া পাচলি খাই খাই মানুহৰ কেতিয়া কি মানে বেমাৰ হয় কোনো ধৰিবই নোৱাৰি একো ধৰিবই নোৱাৰে মানে কৈছোঁৱেই আমাৰ মানে কি অৰ্থনীতি মূলত কৃষিৰ ওপৰতেই নিৰ্ভৰশীল গতিকে সকলোৱেই যদি আমি খেতি বাতি কৰোঁ তেতিয়াহ'লে আমাৰ অৰ্থনীতিত সবল হ'ব বুলি ভাবোঁ আৰু যদি গাঁৱতে জৈৱিক পদ্ধতিৰে খেতিবোৰ কৰা হয় তেতিয়া বেমাৰ আজাৰ কমিব আমাৰ মানুহে সতেজ শাক পাচলি খাবলৈ পাব